অসমৰ লোকসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আমি এটা কামেই কৰিব লাগিব যে আমাৰ দৈনন্দিন ৰাতিপুৱাৰপৰা আমি যেতিয়া টোপনি যোৱালৈকে আমাৰ স্বাস্থ্যটো আৰু আমাৰ খাদ্যৰ কাৰণে গুৰুত্ব দিব লাগিব আমি ৰাতিপুৱা শুই উঠি আমি কমেও এঘণ্টাৰপৰা দুঘণ্টা সময় খোজকাঢ়িব লাগিব দ্বিতীয় কথা হ'ল আমাৰ আশে পাশে থকা গছ গছনি আমি গছ গছনি ৰুব লাগিব আশে পাশে তৃতীয় কথা আমাৰ যিবোৰ আমাৰ আশে পাশে থকা যিবোৰ লেতেৰা আৱৰ্জনাবোৰ আমি চাফ চিকুণ কৰি ৰাখিব লাগিব আমি যিবোৰ খাদ্য খাওঁ এই খাদ্যবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবলৈ যিহেতু আমি যিবোৰ বজাৰৰপৰা আহে বজাৰত বিভিন্ন ধৰণৰ মানে ধৰক কেমিকেলযুক্ত সাৰ মানে সাৰ ব্যৱহাৰ কৰে সেই সাৰৰপৰা কি হয় আমাৰ স্বাস্থ্যত ক্ষতি হয় সেইকাৰণে আমি নিজৰ বাৰীত যদি মাটি খালী থাকে সেই মাটিত আমি ধৰক নিজেই দৈনন্দিন যিখিনি প্ৰয়োজনীয় সামগ্ৰী ধৰক চাহ চবজি এইবোৰ নিজেই কৰিব লাগে আৰু তাত আমি যিবোৰ পচন সাৰ ব্যৱহাৰ কৰিব লাগে সেইটো হ'ল আমাৰ যিটো আমাৰ খাদ্যত প্ৰয়োজনীয় মানে প্ৰয়োজনীয়তা বস্তু এই বস্তু ব্যৱহাৰ কৰিছে আমি যিবোৰ তাত খাদ্য পাচলি লগাম বা বিভিন্ন ধৰণৰ শাক পাচলি লগাম এই শাক পাচলি আমাৰ স্বাস্থ্য স্বাস্থ্যকৰ হ'ব আৰু মানে এটা সোৱাদো হ'ব দ্বিতীয় আমাৰ যিবোৰ মানে আশে পাশে যিবোৰ কল কাৰখানা বহা এই কল কাৰখানাৰপৰা আমি অলপ আঁতৰত ৰাখিব লাগে বা বোজন পৰিমাণে তাৰপৰা যিবোৰ অন্য ধৰক লেতেৰা যেতিয়া অক্সিজেন ওলায় বা বতাহ ওলাই ধোঁৱা ওলাই তাৰপৰা আমি অলপ আঁতৰত বজাই ৰাখি মানে দূৰত্ব বজাই ৰাখিব লাগে এই তেতিয়া কি হ'ব আমাৰ স্বাস্থ্যটো মানে ভাল সুন্দৰ হৈ থাকিব আৰু ৰাতি আমি যিমান পাৰোঁ খুব সোনকালে শুব লাগে আৰু ৰাতিপুৱা খুব সোনকালে উঠিব লাগে আৰু আমাৰ যিবোৰ খেতি আছে পথাৰ আছে আপুনি নিজেই কাম কৰিব লাগে বনোৱা নলগাই তেতিয়া কিবা আমাৰ স্বাস্থ্যটো অলপ মানে ব্যায়াম হ'ব আৰু স্বাস্থ্যটো অতি অতুল হ'ব আৰু অলপ শক্তিশালী হ'ব তাৰ উপৰিও যিটো মানসিক অধিক প্ৰেছাৰ ল'ব নালাগে মদ ভাং যোৱা এইবোৰৰপৰা আঁতৰি থাকিব লাগে আৰু আঁতৰি থাকিলে কি হ'ব আমাৰ মানসিক প্ৰেছাৰৰপৰা আঁতৰি থাকিব পাৰিম নিচাযুক্তৰপৰা আঁতৰি থাকিলে স্বাস্থ্য সুন্দৰ থাকিব আৰু যিমান পাৰি আমি হাঁহি ফূৰ্তি কৰি সময়বোৰ পাৰ কৰি লাগিব তেতিয়া আমাৰ স্বাস্থ্যটো অতিকৈ সুন্দৰ হৈ থাকিব